আমাৰ পৰিয়ালটো সৰু সৰু অলপ অলপ বনাব জানোঁ বেছি মানুহৰ কাৰণেও বনাই পাইছোঁ মই পনীৰ বনাওঁ পনীৰ কাজু দি বনাওঁ কাজু আৰু বাদাম দি দিওঁ সেই বতি পেলাই অলপ হেৰি কৰি অলপ সময় দহ মিনিটমান সময় থৈ দি বনাওঁ